মোৰ প্ৰিয় খাদ্য বুলি ক'ব লাগিলে অসমীয়া খাদ্যই মোৰ সবাতোকৈ প্ৰিয় আৰু সেয়া খাদ্য মই নিজে ৰান্ধি বা ঘৰৰ কোনোবাই ৰান্ধি দিলেই ভাল পাওঁ তাৰোপৰি গুৱাহাটীত থকা খৰিকা খৰিকা ৰেষ্টুৰেণ্টত গৈ পেলাই অসমীয়া খাদ্য খাই মই অতিকৈ ভাল পাওঁ আৰু অসমীয়া খাদ্যৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় টেঙা খাৰ খাৰলি আৰু বাঁহগাজ দি ৰন্ধা বিভিন্ন ধৰণৰ খাদ্যৰ উপকৰণ মোৰ বহুত ভাল লাগে ইয়াৰোপৰি তিলৰ চাট্নি আৰু তিল তিলেৰে ৰন্ধা খাদ্য মোৰ সবাতোকৈ প্ৰিয়